নমস্কাৰ মোৰ নাম মানসী বৰুৱা মোৰ ঘৰ শোণিতপুৰ জিলাৰ কাটনী গাঁৱত ডাকঘৰ ঠেলামৰা যোৱা কিছুদিন আগত মই ৰক্তচাপ জোখা যন্ত্ৰ এটা ক্ৰয় কৰিছোঁ আৰু সেই যন্ত্ৰটোৰে উপকাৰিতাৰ কথা মই ক'বলৈ লৈছোঁ মোৰ মা দেউতা দুয়োজনৰে বয়স ষা ষাঠি বছৰৰ উৰ্দ্ধত আৰু সচৰাচৰ দেখাৰধৰণে এইটো বয়সত সকলোৱে যেনেকৈ ৰক্তচাপজনিত সমস্যাত ভোগে ঠিক তেনেকৈ মোৰ মা দেউতাও ভোগে বিশেষকৈ মোৰ দেউতা তেওঁৰ উচ্চ ৰক্তচাপজনিত সমস্যা আছে আগতে ৰক্তচাপ জোখা যন্ত্ৰটো ক্ৰয় কৰাৰ আগতে ৰক্তচাপ জুখিবলৈ আমি দূৰলৈ যাব লগা হৈছিল ৰাতি তেনেকুৱা ক্ষেত্ৰত জুখিবলৈ হ'লে আমি অসুবিধাৰ সন্মুখীন হৈছিলোঁ কেতিয়াবা দোকান বা ফাৰ্মাচী বন্ধ থাকিলে আমাৰ যাবলৈ অসুবিধা হৈছিল সেইটো তেনেধৰণৰ সমস্যা বহু ক্ষেত্ৰতে আমি সন্মুখীন হৈছিলোঁ কেতিয়াবা গা বহুত বেছি বেয়া হৈ যায় আৰু আমি অতি সোনকালে আমি জুখিব নোৱাৰোঁ আৰু তেনেকুৱাত আমি যথেষ্ট চিন্তিত হৈছিলোঁ কিন্তু ৰক্তচাজনিত ৰক্তচাপৰ যন্ত্ৰটো ক্ৰয় কৰাৰ পিছত সেই সমস্য়াখিনি দূৰ হৈছে মোৰ মাৰো কেতিয়াবা নিন্ম ৰক্তচাপত ভোগে সেইখিনি সময়ত আমি ৰক্তচাপ জোখা যন্ত্ৰটোৰ পৰা লগে লগে গম পাওঁ যে ৰক্তচাপ কমিছে তেতিয়া সেইমতে আমি পৰৱৰ্তী ব্যৱস্থাবোৰ ল'ব পাৰোঁ আৰু যিহেতু আমাৰ অঞ্চলটো ইমানো আগবঢ়া নহয় গতিকে ৰক্তচাপ জোখা যন্ত্ৰটো আমি সকলো দোকানতে নাপাওঁ সেইটো কাৰণে মই অনলাইন ৱেবচাইটযোগে ৰক্তচাপ জোখা যন্ত্ৰটো ক্ৰয় কৰিছোঁ আৰু তাৰ ফলত মই যন্ত্ৰটো অকণমান কম পইচাতো পাইছোঁ সাধাৰণতে দোকানত যিমানখিনি দামত আমি কিনো তাতকৈ অলপ কমত পাইছোঁ আৰু তাৰ গুণাগুণো এতিয়ালৈকে ব্যৱহাৰ কৰা পৰা গম পাইছোঁ যে যথেষ্ট ভাল যদি তাক ভালকৈ ব্যৱহাৰ কৰিব জনা যায় আৰু ব্যৱহাৰ কৰিবলৈ জনাটো অতি ডাঙৰ কথা নহয় যিহেতু তাৰ লগতে তাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইবোৰ লিখা এখন কাগজ আমি পাইছোঁ আৰু আমাৰ ওচৰতো তেনেকুৱা জনা মানুহ আছে ফাৰ্মাচী চ' তেওঁলোকৰ পৰা আমি সেইখিনি সুবিধা লৈছোঁ কেনেকৈ জুখিব লাগে কেতিয়া জুখিব লাগে জোখাৰ আগত কি খাব বা নাখাব লাগে বা জোখাৰ পিছত কি কি কৰিব লাগে তেনেকুৱাকে গতিকে ৰক্তচাপ জোখা যন্ত্ৰটো মোৰ বোধেৰে চবৰে তাতে থকা উচিত যিহেতু এতিয়া বয়স বেছি কম বুলি নহয় প্ৰতিজন মানুহেই আমি ৰক্তচাপজনিত সমস্যাত ভোগো আৰু কেতিয়াবা আমাৰ হাতত সময়ো নাথাকে তেনেকুৱা সমস্যা হঠাতেই উদ্ভৱ হয় আৰু আগৰ পৰা যদি আমি সাৱধান নহওঁ তেতিয়া বহুতে প্ৰাণো হেৰুৱায় সেই গতিকে সকলোৱে এইটো বেমাৰৰ প্ৰতি বেমাৰ ঠিক নহয় চবৰে থাকে খালি কম বেছি হৈ থাকে গতিকে এই সমস্যাটোৰ প্ৰতি সজাগ হোৱা উচিত আৰু এই যিটো যন্ত্ৰ সেইটো সকলোৰে ওচৰত থকাটো উচিত তেতিয়া হয় আমি সিমানখিনি চিন্তিত হ'বলগীয়া নহয় আৰু আমি যেতিয়া সদায় এইটোৰ মাপবোৰ আমি গম পাই থাকোঁ তেতিয়া আমি নিজৰ স্বাস্থ্যৰ প্ৰতিও সচেতন হোৱা যায় গতিকে এই যন্ত্ৰটোৰ পৰা মই যথেষ্ট লাভ পাইছোঁ যথে যথেষ্ট সকাহ পাইছোঁ আৰু বহুখিনি চিন্তাৰ পৰা মুক্ত হৈছোঁ গতিকে মোৰ যিটো এক্সপিৰিয়েঞ্চ যন্ত্ৰটোক লৈ যথেষ্ট ভাল